পাঁচ নৱেম্বৰ ঊনৈছশ আঠান্নব্বৈ ন ফেব্ৰুৱাৰী দুহেজাৰ চন সাত মাৰ্চ ঊনৈছশ সাতান্নব্বৈ বিশ ডিচেম্বৰ ঊনৈছশ বিৰান্নব্বৈ একৈছ আগষ্ট ঊনৈছশ ষাঠি এক মে' ঊনৈছশ বাষষ্ঠি চাৰি জুলাই ঊনৈছশ পঞ্চাছ দুই আগষ্ট দুহেজাৰ চৈধ্য